কল ইছ নাও বিং ৰেকৰ্ডেড

হেল্ল' অঁ হয় কোনে কৈছে বাৰু অঁ হয় কওকচোন

অঁ হয় নেকি অঁ অঁ আমিতো কাগজপত্ৰবোৰ ধুনীয়াকৈ আপোনালোকৰ মাজলৈ বিলাই দিছিলোঁ

অঁ মই খবৰ দিছিলোঁ নহয় বাইদেউ মানে ফৰ্মবিলাকো বিলাই দিছিলোঁ আপোনালোকৰ সেইফালৰ দুগৰাকীমান আহিছিলে নেকি নিবলৈ অঁ মইতো কাগজ পত্ৰবিলাক লৈ ৱাৰ্ড মেম্বাৰক দিয়ে দিওঁ সকলোবিলাক এতিয়া তেওঁলোকেহে জানিব আৰু অঁ অঁ অঁ অঁ অঁ শুনি আছোঁ

অঁ সেইবিলাকতো খোৱা পানীৰ যোগানটো ঘৰে ঘৰে নাই জানো আপোনালোকৰ ফালে দিয়া হোৱা নাই নেকি অঁ অঁ অঁ সকলোৰে ঘৰত পৰিছেনে বাৰু সেইবিলাক এই ৱাটাৰ মানে পানী সেইবিলাক পাই টেপবিলাক

অঁ অঁ হয় সেইটো হয় বাৰু লেতেৰা পানী আহিলে দিগদাৰ হয় হয় নেকি অঁ মই ৱাৰ্ড মেম্বাৰৰ লগত সেইখিনি কথা পাতিম বাৰু দেই অঁ অঁ অঁ আপোনালোকে এপ্লাই কৰা নাই নেকি

অঁ মানে এপ্লাই কৰাৰ পিছতো তাৰমানে অহা নাই ন সেইটো হয় বাৰু ম মই এতিয়া আপোনালোকৰ পৰা কাগজ পত্ৰবিলাক লৈ পেলাই মইতো ৱাৰ্ড মেম্বাৰক দি দিওঁ চিধাই যিহেতু সেইবিলাক মানে চোৱা চিতা কৰে আৰু কাগজ পত্ৰবিলাক মই আপোনালোকৰ পৰা লৈ মানে এনেকৈ জমা কৰো কাগজ পত্ৰবিলাক যি যি ডকুমেণ্টছ লাগে

মই চেষ্টাটো কৰিম বাৰু যিমান পাৰোঁ আপোনালোকৰ কাৰণে চেষ্টা কৰি যাম আৰু

অঁ অঁ আপোনালোকে ৰাস্তা পদূলিৰ কাৰণে এপ্লাই কৈছিলেনে অঁ হয় নেকি

অঁ অঁ

এতিয়া আকৌ আহিব নহয় নতুনকৈ আঁচনি অ অঁ তামানে এতিয়া আকৌ ৰাস্তা পদূলিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব

এতিয়া চৰকাৰে আকৌ নতুনকৈ মানে আঁচনিবিলাক মুকলি কৰিছে আৰু অঁ অঁ সেইবিলাকো তাৰমানে এতিয়া আকৌ আকৌ তাৰমানে নতুনকৈ আঁচনিবিলাক উলিয়াইছে আৰু আপোনালোকে এপ্লাই কৰিব আকৌ নতুনকৈ অঁ অঁ মই চেষ্টা কৰিম বাৰু দেই আপোনালোকৰ যিমান পাৰে যিমান পাৰোঁ মানে আপোনালোকক দিবলৈ চেষ্টাটো কৰিম দেই মই পিছে কাগজপত্ৰবোৰ নি পেলাই দিয়ে দিওঁগৈ তাত গৈ খালি তাত কি কৰে সেইটো এতিয়া তেওঁলোকে হে গম পাব আৰু অঁ মই ক'ম বাৰু তেওঁলোককো ভালকৈ বুজাই মেলি

অঁ হয় নেকি অঁ তাত মানে চৰকাৰী ঘৰ পোৱা মানুহ বা নোপোৱা মানুহ এনেকৈ নাই নেকি মানে পোৱা মানুহ অঁ হয় নেকি অঁ অঁ অ' অঁ বাইদেউ অঁ হয় নেকি অঁ এই চৰকাৰী লেট্ৰিন বা সেইবিলাক পোৱা হ'লনে হয় নেকি অঁ পানীটো লেতেৰা আছে ন

অঁ আপোনালোকে এই কমপ্লেইন কৰা নাই নেকি যিজনে পানী তাৰমানে যোগান ধৰে অঁ বাৰু অঁ সেইটোৱে হৈছেগৈ আৰু অঁ ভালেই কৰিলে দেই জনালে মই চেষ্টা কৰি চাম বাৰু আপোনালোকক তা মই বাৰু অঁ মই খবৰ কৰিম বাৰু দেই আপোনালোকে এপ্লাই কৰি যাব হয় নেকি অঁ চেষ্টা কৰি যাব পাব কেলেনো নাপাবে পাব অঁ পি এম কিষান আপোনালোকে নাপায় নেকি সেইবিলাক এপ্লাই নাই কৰা নেকি অঁ মোৰ হাততে বহুকেইখন মানে কাগজ পৰিছিলেহি আৰু তেনেকৈ লৈ আহিছিলে বা ৱাৰ্ড মেম্বাৰৰ হাততে দিলোঁগৈ অঁ অঁ কৰিব আকৌ এতিয়া নতুনকৈ আকৌ ওলাব চাগে অঁ খবৰটো আপুনি পঞ্চায়তৰ যোগেদিয়ে পাব পঞ্চায়তৰ আপুনি ৱাৰ্ড মেম্বাৰকে সুধিব প্ৰথম তেওঁ সেইবিলাক যিহেতু কাগজ পত্ৰবিলাক চোৱা চিতা কৰে লয় তেওঁ জমা লয় নহয় অঁ তেওঁ গৈ প্ৰথমে কথাটো মানে জনাব পাৰিব সুধিব পাৰিব

মই

অঁ অঁ কওকচোন অঁ মই জনাম বাৰু দেই আপোনাক অঁ মই আকৌ এতিয়া

অঁ অঁ অঁ অঁ ৰাস্তাটো কথা ন ৰাস্তাটো কথা বাৰু মই পাতিম বাৰু দেই ৱাৰ্ড মেম্বাৰৰ লগত

অঁ হয় নেকি অঁ অঁ মই জনাম বাৰু দেই

অঁ সেইটো অঁ অঁ সেইটো হয় ৰাস্তাটো ভাল হ'লেই ভাল অঁ অঁ ঠিক আছে বাৰু এতিয়া আকৌ

অঁ অঁ মই চেষ্টা কৰিম বাৰু দেই এইবাৰ আকৌ নতুনকৈ আঁচনি আহিব নহয় তেতিয়া আপোনালোকে এপ্লাই কৰিব

অঁ ছোৱালীসকলে কৰিব পাৰিব তেওঁলোকে অঁ তেওঁলোকে অঁ অঁ দিয়ে ভালকৈ পঢ়া শুনা কৰিলে মানে দিব আৰু ভালকৈ পঢ়া

অঁ অঁ দিয়ে দিয়ে অঁ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰিলে একদম পাবই আৰু অঁ অঁ মই আপোনালোকৰ কথা ক'ম বাৰু দেই ৰাস্তাটোৰ কথা বিশেষকৈ অঁ অঁ ঠিক আছে দিয়ক